গাড়ীখেন ডিলাৰৰ পৰা ল'ম গতিকে মোক এখান মানে গাড়ী কিমান টকাৰ বাজেট মানে এনেই ছয়

অ' অ' হা অ' মোৰ ছোৱালীটোয়ে লওঁ লওঁকে আছে ডিলাৰক মই সুধি আছোঁ গাড়ী আজিকালি দাম কি কি গাড়ী কিছুমান গাড়ীৰ নাম আছে অ' অ' আমি মই ডিলাৰত তাতে ল'লোঁ হয় মই কিছু দিলো হয় আৰু মোৰ ফাইনেন্স তাৰমানে মোৰ দৰমহাৰ পৰা কাটলাক হৈ